অঁ ঠিক আছে ঠিক আছে কোৱা কি অঁ কিমানমান লাগিব গাখীৰ অঁ এঁৱা গাখীৰ বাৰু ঠিক আছে ঠিক আছে আকৌ আৰু কিবা লাগিব নেকি পনীৰ চনীৰ লাগিব নেকি দাম আপোনাৰ এতিয়া তোমাৰ সেই আছে দৈ গাখীৰটো ধৰা এশ টকা লিটাৰ আৰু এই পনীয়া গাখীৰটো ষাঠি টকা আৰু পনীৰটো চাৰিশ বিছ টকা হয় হয় দাম বাঢ়িলে মানে এতিয়া উপায় নাই গৰুবিলাকৰ দানাৰ দাম বাঢ়ি গ'ল ন এতিয়া মানে উপায় নাই আৰু কম দামত দিব নোৱাৰিম তাতে অলপ কিবা মিলাই দিম বাৰু ডিচকাউণ্ট কিবা এটা দি দিম অঁ ঠিক আছে অঁ ঠিক আছে মই ঘৰত দি যাম গাখীৰটো আনি পেলাই অঁ ৰাতিপুৱা মৰ্ণিঙত অঁ মৰ্ণিঙত দি যাম মই কালি ৰাতিপুৱা মৰ্ণিঙতে দি যাম ঠিক আছে অঁ অঁ দিয়া ঠিক আছে অঁ